মই চিলাই কৰি এখন কাটিং শিকি চিলাই শিকি এখন চাৰ্টিফিকে'ট পাইছিলো আৰু তাত ভাল লাগিছিলে কাম কৰি আৰু যেতিয়া নতুন প্ৰথম মেট্রিক পাছ কৰিয়ে মই শিকিছিলো অ' তেতিয়া মই ফ্ৰী টাইম পাইছিলো তেতিয়া সেইটো টাইমত মোক কৰি বহুত ভাল লাগিছিল ভাল লাগিছিল তাৰপিছত চিলাই বিলাক ধুনীয়াকৈ কৰিছিলো আৰু তাত মোৰ ফাৰ্ষ্ট ফাৰ্ষ্টত এখন চাৰ্টিফিকে'ট পাইছিলো এখন চাৰ্টিফিকে'ট পাইছিলো আৰু তাত প্ৰথমতে শিকোতে খালি অলপ অসুবিধা হৈছে কাৰণ মোৰ ঘৰত মেচিন নাছিল আৰু মেচিন নথকা কাৰণে তাত প্ৰথম শিকিবলৈ যাওতে মোৰ কষ্ট হৈছিল কাৰণ মই ঘৰত মেচিন নচলোৱা কাৰণে মেচিনটো তাত নতুনকৈ শিকিবলগীয়া হৈছিল আৰু চিলাইবোৰ বিশেষকৈ নতুনকৈ শিকিবলগীয়া হৈছিল তাৰপাছত লাহে লাহে অলপ দিন শিকাৰ পিছত মই পাৰিছিলোগৈ আৰু বৰ আগ্ৰহেৰে শিকিছিলো আৰু তাত কম্পিটিশ্যনত হেৰি কৰিবলৈ যাওঁতে প্ৰথম ফাৰ্ষ্ট প্ৰাইজ পাইছিলো এ সেইটো কাৰণে তাত মোৰ ভাল লাগে ভাল লাগে আৰু কিন্তু কিছুমান কাম কৰিবলৈ তেতিয়া মোৰ অকণমান প্ৰাইজটো পোৱা কাৰণে আগ্ৰহ বাঢ়িল আগ্ৰহ হোৱা কাৰণে এতিয়াও কৰি আছো যিমান পাৰো লাগি আছো কেতিয়াবা ফ্ৰী টাইমত মই চিলাই কাটিং এইবিলাক কৰি থাকো এতিয়াও সেইটো কাৰণে ভাল লাগে ভাল বহুতখিনি ভাল লাগে আৰু বোৱা কটা ক্ষেত্ৰতো সময় পালে কেতিয়াবা তাত লগাওঁ আৰু তাত লগাই চাদৰ মেখেলা ঘৰতে নিজে পিন্ধিব কাৰণে ব্যৱহাৰ কৰো নিজে ঘৰত নিজৰ কাৰণে ব্যৱহাৰ কৰিব পাৰো আৰু সেইটো কাৰণে মানে ঘৰত বোৱা কাপোৰখিনি নিজে বৈ পিন্ধিব পাৰিলে এটা নিজৰো ভাল লাগে আৰু গৰমতো ধুনীয়াকৈ পিন্ধিবলৈ বহুত সুবিধা হয় সেইটো কাৰণে চিলাই আৰু বোৱা কটা এই কেইটা কামত মোৰ ভাল লাগে